হয় মোৰ নিজৰ ব্যক্তিগত লক্ষ্য বা উচ্চাকাংক্ষা আছে যাৰ বাবে মই বৰ্তমান সময়ত চেষ্টা কৰি আছো আৰু আৰু এইটো ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ আৰু যিটো মই লক্ষ্য বান্ধি লৈছোঁ সেই লক্ষ্যত উপনীত হ'বলৈ যিবিলাক কোৱালিফিকেচনচ লাগে সেইবিলাকক মই গোটাবলৈ চেষ্টা কৰিছোঁ আৰু সেইবিলাক প্ৰয়োজনীয় যি শিক্ষাগত অৰ্হতা শিক্ষাগত অৰ্হতাৰ লগতে যিবিলাক সহপাঠ্যক্ৰমিক দিশটোকো মই আগুৱাই লৈ যাবলৈ সমানেই চেষ্টা কৰিছোঁ আৰু এইবিলাকত মোক আগবাঢ়ি যাবলৈ প্ৰধানকৈ মোৰ শিক্ষাগুৰুসকল পিতৃ মাতৃ আৰু গাঁৱৰ সকলোবিলাকৰ সহযোগত মোক এইবিলাকে অনুপ্ৰাণিত কৰে আৰু এই বৃত্তিটোৰ মোৰ সেই আশাটো যেতিয়া ভবা হয় তেতিয়াই মোৰ সেইটোৰ প্ৰতি এক অনুপ্ৰেৰণা জাগে আৰু সেই অনুপ্ৰেৰণাই মোক প্ৰতিটো ক্ষণত সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰাত অহৰহ চেষ্টা কৰাৰ মোক অনুপ্ৰেৰণা যোগাই যাৰ বাবে মই বৰ্তমান সময়ত এই উচ্চাকাংক্ষা বা লক্ষ্যত উপনীত হ'বলৈ মই যৎপৰোনাস্তি চেষ্টা কৰি আছো